অসম ৰাজ্যত বিভিন্ন জাতি জনগোষ্ঠীয়ে বাস কৰে যদিও ইয়াৰ প্ৰধান ভাষা হিচাপে অসমীয়া ভাষা ব্যৱহাৰ কৰা হয় অসমীয়া ভাষাটোৰ জৰিয়তে আমি বিভিন্ন জাতি জনগোষ্ঠী তথা ঘৰৰ সদস্যসকল বা বিভিন্ন লোকসকলৰ লগত আমি মনোভাৱ আদান প্ৰদান কৰিব পাৰোঁ অসমীয়া ভাষাটোৰ যোগেদি আমি আমাৰ বিভিন্ন পৰম্পৰা সংস্কৃতি ঐতিহ্য আদিসমূহ আমি অসমীয়া ভাষাৰ যোগেদি ব্যৱহাৰ কৰি আহিছোঁ বা এইসমূহ আমি পালন কৰি আহিছোঁ অসমীয়া ভাষাটো আমি নিজৰ মাতৃভাষা হিচাপে সদায় গৌৰৱ অনুভৱ কৰি আহিছোঁ কিয়নো বৰ্তমান সময়ত অসমীয়া জাতিটো সমগ্ৰ দেশতে জিলিকি গৈছে আৰু এই ভাষাটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হোৱাত সহায় কৰিছে অসমীয়া ভাষায়ে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্যতা বহন কৰিছে বিভিন্ন ভাষা ভাষী যেনে নেপালী বড়ো মিচিং কছাৰী তিৱা আদি লোকসকল আছে যদিও তেওঁলোকৰ লগত আমি অসমত অসমীয়া ভাষাতে মনৰ ভাৱ আদান প্ৰদান কৰিব পাৰোঁ আৰু তেওঁলোকৰো ভাষাসমূহ আমি জানিব পাৰোঁ